ভাৰতৰ ফেশ্বনৰ বিষয়ে ক'ব বিচাৰিছোঁ যে আগতে ছোৱালীবিলাকে চুৰিদাৰ ফ্ৰক পিন্ধি ভাল পাইছিলে কিন্তু বৰ্তমান সময়ত সৰু সৰু জীন্ছ পেণ্ট স্পৰ্টিং পিন্ধি ভাল পায় আৰু ছ'চিয়েল মিডিয়াত সৰু সৰু কাপোৰ পিন্ধি ভিডিঅ' বনায় আৰু লাইক কমেণ্ট পাবৰ বাবে ইনষ্টাগ্ৰামত বহুত বেয়া ভিডিঅ' বনাবলৈ দেখা যায় আৰু আজিকালি মহিলাবিলাকেও

জীন্ছ পেণ্ট সৰু সৰু কাপোৰ পিন্ধিবলৈ দেখা যায় কিন্তু আগৰ সময়ত মহিলাবিলাকে নিজে বোৱা মেখেলা চাদৰ পিন্ধিবলৈ দেখা গৈছিলে কিন্তু আজিকালি মহিলাবিলাকে ঘৰতো হাফ পেণ্ট বা স্পৰ্টিং পিন্ধিবলৈ দেখা যায় যেনে নাইটি আৰু সৰু সৰু কাপোৰ আগতে ফ্ৰক পিন্ধি ছোৱালীবিলাক ভাল পাইছিলে কিন্তু আজিকালি বিয়া হোৱা মহিলাসকলেও সৰু সৰু কাপোৰ পিন্ধি ভাল পায় আৰু ইনষ্টাগ্ৰামত বা ছ'চিয়েল মিডিয়াত বোৱাৰীবিলাকেও নিজৰ শৰীৰ দেখাই বেয়া ভিডিঅ' বনাবলৈ বাধ্য হৈ যায় আৰু আগতে ল'ৰাবিলাকে ধুতি বা স্পৰ্টিং পিন্ধি ভাল পাইছিলে কিন্তু আজিকালি বৰ্তমান যুগত ল'ৰাবিলাকে লতুন লতুন স্পৰ্টিং শ্ৱাৰ্ট আৰু জীন্ছ পেণ্ট পিন্ধি ভাল পায় কিন্তু মই নিজে ধুতি আৰু গেঞ্জি পিন্ধি ভাল পাওঁ আৰু আজিকালি ক'ব গ'লে বোৱাৰীবিলাকো জীন্ছ পেণ্ট বা সৰু সৰু স্পৰ্টিং পিন্ধি ঘৰত ভাল পায় আৰু নাইটি প্ৰায়ভাগ বোৱাৰীয়ে ঘৰত ব্য়ৱহাৰ কৰে আৰু চুৰিদাৰো আজিকালি বোৱাৰীবিলাকে পিন্ধি ভাল পায় যেনে বজাৰ কৰে বজাৰ গ'লে বোৱাৰীবিলাকেও চুৰিদাৰ পিন্ধি যায় আৰু ঘৰত চুৰিদাৰ পিন্ধিয়ে থাকে আৰু মহিলাসকলে নাইটি পিন্ধি ঘৰত বহুত ভাল পায় আৰু নামঘৰ গ'লে নিজৰ বোৱা মেখেলা চাদৰ পিন্ধি আগতে বহুত পিন্ধি গৈছিলে কিন্তু আজিকালি চুৰিদাৰ আৰু জীন্ছ পেণ্ট পিন্ধি বজাৰ বা নামঘৰতো যায় আৰু আগতে ফ্ৰক পিন্ধি ছোৱালীবিলাকে বহুত ভাল পাইছিলে আৰু চুৰিদাৰ ঘৰতো পিন্ধিছিলে আৰু বজাৰ বা সকামত গ'লেও চুৰিদাৰ পিন্ধি গৈছিলে আৰু ছোৱালীবিলাকে যিহেতু ফ্ৰক পিন্ধিয়ে বজাৰ গৈছিলে কিন্তু বৰ্তমান যুগত জীন্ছ পেণ্ট বা স্পৰ্টিং পিন্ধিয়ে বজাৰ বা

পিন্ধি যোৱা দেখা যায় আৰু আজিকালি ছোৱালীবিলাকে জীন্ছ পেণ্ট পিন্ধি আৰু স্পৰ্টিং বহুত ভাল পায় আৰু ফেশ্বন বুলি ক'ব মানে ফেশ্বনৰ কথা ক'বলৈ গ'লে সৰু সৰু কাপোৰে আজিকালি পিন্ধিবলৈ দেখা যায় আৰু সৰু সৰু যেনে নাইটি পিন্ধি বোৱাৰীবিলাকেও ভাল পায় আৰু ছচিয়েল মিডিয়াত ভিডিঅ' বনাবৰ বাবে সৰু সৰু কাপোৰ যেনে বিলা ব্লাউজ ডিজাইন ডিজাইন সৰু সৰু কৰি ভিডিঅ' বনায় আৰু নিজৰ শৰীৰ দেখায় বোৱাৰীবিলাকে লাইক কমেণ্ট পাবৰ বাবে বহুত ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত যেনে বহুত ভিডিঅ' বনাবলৈ বাধ্য হয় নিজৰ শৰীৰৰ কথা নাভাবে আৰু বহুতো পেট দেখা বা নিজৰ শৰীৰ দেখা বহুতো ভিডিঅ' বনাবলৈ বাধ্য হয় আৰু মই ধুতি আৰু স্পৰ্টিং বা কেতিয়াবা গেঞ্জি পিন্ধিও বহুত ভাল পাওঁ আৰু প্ৰায়ভাগ মই ধুতি পিন্ধিহে ভাল পাওঁ আৰু ঘৰত থাকিলে মই গেঞ্জি পিন্ধি বহুত ভাল লাগে আৰু মই ক'ব বিচাৰোঁ যে ধুতি পিন্ধিয়ে মোক সকাম বা আমাৰ নামঘৰত গ'লে মই ধুতি পিন্ধিয়ে যাওঁ আৰু ধুতি মোক বহুত ভাল লাগে সৰু কালৰ পৰাই আৰু মই যিহেতু ধুতিয়ে পৰিধান কৰি বহুত ভাল পাওঁ